আইন ব্যৱস্থাত শাস্তিৰ উদ্দেশ্য হৈছে দোষসমূহ নাইকিয়া কৰা যিকোনো অপৰাধমূলক কামসমূহ নাইকিয়া কৰাটো হৈছে আইন ব্যৱস্থাত যি শাস্তি দিয়ে সেই শাস্তিটো দেখিয়েই অপৰাধিয়েই যাতে দোষ আৰু নকৰে সেইটোৱেই আমি বুজি পাওঁ আইন ব্যৱস্থাত মানে শাস্তি শাস্তিৰ উদ্দেশ্য এটাই হৈছে তেওঁ যাতে পুনৰ আকৌ ভুল কামটো কেতিয়াও নকৰে সেয়ে তেওঁক শাস্তি দিয়া হয় দোষ কৰিলে যাতে আমাৰ সমাজৰো ক্ষতি হয় মানে সামাজিক ব্যৱস্থাটো অনেক প্ৰভাৱ পৰে বেয়া প্ৰভাৱ পৰে কিছুমান বেয়া কামে সেইবোৰ যাতে সমাজত আৰু নপৰে আমাৰ দেশৰ আইন ব্যৱস্থাত মানে শাস্তিৰ এনেকুৱা ধৰণৰ হয় যে কিছুমানক এতিয়া নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰতো বিভিন্ন আইন ওলাইছে বিভিন্ন চোৰ ডকাইতৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ আইন আছে আমাৰ দেশত সেই তেনেকুৱাই বহু ধৰণৰ আইন আছে আইন চবৰে ক্ষেত্ৰতে বেলেগ বেলেগ হয় দোষ অনুযায়ী আইনৰ ধৰণসমূহ বেলেগ বেলেগ হয় দোষ মানুহে কেনে বেছিকৈ দোষটো কৰিব নালাগে মানে সামাজিক যিবিলাক বেয়া কাম সমাজৰ যিবিলাক বেয়া কাম সেইবিলাক প্ৰায় মানুহে নকৰিলে নকৰিলেই ভাল আৰু সেই বেয়া কামবোৰ হোৱা কাৰণেই আইনত বিভিন্ন শাস্তি দিয়া ব্যৱস্থা কৰা হৈছে সেয়া সামাজিক যিখিনি বেয়া উদেশ কাম সেইখিনি বাধা দিবলৈকে আইনত আইনী ব্যৱস্থাত শাস্তিৰ ব্যৱস্থা কৰা হৈছে যাতে সমাজখন সুস্থ সবল আৰু অধিক মানে ভাল হয়